হয়

অঁ কি কিতাপ লাগিছিলে আপুনি

অঁ আটাইকেইটা হ'ব পেঞ্চিল বক্সো হ'ব আপোনাৰ মানে উপন্যাসো হ'ব আৰু সাধু কিতাপো হ'ব অঁ আপুনি অঁ আপুনি এতি কিমান সময়ত আহিব এতিয়া

মোৰ গধূলি আঠটালৈকে খোলা থাকে

গোটেইখিনি এতিয়া মানে আপোনাৰ হেৰি হ'ব একৈছশমান দিব আৰু

অঁ দিব আৰু ভাই দুহেজাৰ টকা এটা দিব ঠি

অঁ ঠিক আছে মই ধৰিম বাৰু চাই মেলি আপোনাক ধুনীয়াকৈ আপুনি আহিব পেকিং কৰি ধুনীয়াকৈ দি দিম মই মই দোকানতে আছো এতিয়া অঁ খালোঁ চাহ তাহ খালোঁ ঠিক আছে তেন্তে আপুনি আহিব আঠটালৈকে থাকিম অঁ ঠিক আছে অঁ ৰাখক হ'ব